চহৰৰ স্কুল কেইখনৰ বিষয়ে গাঁৱৰ স্কুলত বেলেগ পাৰ্থক্য মই নেদেখোঁ এটা পাৰ্থক্য মই দেখোঁ যে আমাৰ গাঁৱৰ যিখন স্কুল তাৰ ল'ৰা ছোৱালীৰ আচলতে পঢ়া শুনাৰ প্ৰতি একেবাৰে ধাউতিটো নাই পঢ়া শুনা একেবাৰে বেয়া কাৰণ কি আমাৰ গাঁৱত কেইঘৰ মান মানুহ আছে যে সিহঁতে মদো বিকে বিক্ৰী কৰি ল'ৰা ছোৱালীবোৰ বা গোটেই তেওঁলোকে মাক দেউতাক সকলোৱে যিহেতু মদতেই মদ খাই মেলি গোটেই ঘৰবোৰ হূলস্থুল কৰে কিবা কৰে সৰুৰে পৰা এটা পঢ়াৰ পৰিৱেশেই নাইকিয়া কৰি দিছে সৰুতে কি হৈছে এল পি স্কুল যেনে তেনে যায় ল'ৰা ছোৱালীবিলাক তাৰপিছতো তেওঁলোকে আগবাঢ়িব নিবিচাৰে এল পি স্কুল পাছ কৰি কৰা কৰিলেও গাঁৱত আৰু থাকি যায় আৰু বাহিৰত নাযায় আৰু নকৰিলেও নাই এনেকুৱা ধৰণৰ মানে আগ্ৰহেই নাই আচলতে ল'ৰা ছোৱালীক যে স্কুল পঠিয়াব লাগে মাকদেউতাকে সেইবিলাকো মাক দেউতাকৰ ওপৰত একেবাৰে হোৱা নাই তেনেকুৱা ধৰণৰ আৰু ল'ৰা ছোৱালীবোৰে নাযায়ে স্কুলত বহুত কম সংখ্যক ল'ৰা ছোৱালীহে থাকে আৰু পৰিৱেশটো মেইন বস্তুটো হৈছে ল'ৰা ছোৱালী গঠন হবলৈ হ'লে পৰিৱেশটো ভাল হ'ব লাগিব স্কুলৰ আগৰ টিচাৰো নাই এতিয়াতো স্কুলৰ টিচাৰ আচলতে কয় মাষ্টৰ বহুত ভালেই আহিছে বাহিৰৰ পৰাও আহিছে তেওঁলোকৰ ভাল কিন্তু মাষ্টৰ ভাল হ'লেই নহ'ব ন' কাৰণ গাৰ্জেণ্টো আচলতে ইয়াত বহুতো সহায় লাগিব নিজৰ ল'ৰা ছোৱালীক ভাল কৰাৰ ক্ষেত্ৰত সেই বস্তুখিনি লাগে আৰু কিন্তু তাত বাকী গাঁও বা চহৰৰ স্কুলবিলাকত দেখোঁ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী পঢ়াৰ কাৰণে আগবাঢ়ি যায় কিন্তু আমাৰ গাঁৱৰ সেই ল'ৰা ছোৱালীবোৰৰ পঢ়া শুনাৰ প্ৰতি সেই আগ্ৰহটো নাই আচলতে আৰু সম্পূৰ্ণ নিজৰ গাৰ্জেণ্টৰে দোষ বুলি ক'ব লাগিব